হেল্ল' বাইদেউ বাইদেউ অম্বুবাচী মেলালৈ যাবনে আপুনি হয় হয় দিয়ক হয় বাইদেউ হয় বাইদেউ হয় বাইদেউ ভাবিছিলোঁ

হয় ভাবিছিলোঁ অহা কাইলৈ আমি স্কুল ছুটি হোৱাৰ পিছত আমি দুটামান বজাত ওলাই দিওঁ আমাৰ গাড়ীখন লৈ পিনে ইয়াৰ পৰা ডেৰশ কিলোমিটাৰেই হ'ব আমি আপুনি মই গ'লে অতি সোনকালে আহিব পাম আমি মাক দৰ্শন কৰি মেলি লৈ আমাৰ তাত তাৰ ভালকেনে মাকে চাই মেলি লৈ ভালকৈ আমি ফিৰ গুচি আহিব পাৰিম বাইদেউ আৰু কো কোনো আৰু বাইদেউ তাত আৰু বিশেষখিনি স্থান আছে নেকি বিশেষ তেনেকুৱা স্থান আছে নেকি নে আকৌ মাক দৰ্শন কৰাৰ পিছত

হয় বাইদেউ আমি কাইলৈ গৈ অম্বুবাচী দৰ্শন কৰোঁ আৰু গৰমৰ বন্ধৰ পিনে আমি গৰমৰ বন্ধৰ পিনে আমি বৰপেটালৈ বাইদেউ পাৰি আৰু আমিয়ে যদি আমাৰ অসমৰ সংস্কৃতিটো নাজানো কোনে জানিব ঠিক আছে বাইদেউ ঠিক আছে দিয়ক ঠিক আছে বাইদেউ